ব্যৱসায় কৰাৰ আগতে চাকৰিৰ কথা ভাবিছিল সৰু সুৰা পৰিচাৰিকা কামৰ কথাটো ভাবো চাকৰি কৰাৰ কথা ভাবিছিলোঁ কিন্তু ঘৰুৱা অসুবিধাত পঢ়া শুনা পাছ কি চাকৰিৰ কাৰণে সফল হ'ব নোৱাৰলোঁ ভাবিলোঁ কি চাকৰি বিচাৰি থকাতকৈ সৰু সুৰা ব্যৱসায় এটা কৰাৰ ঘৰতে হাঁহ কুকুৰা পুহি পুহি ব্যৱসায় হিচাপে লৈছিলোঁ অন্য সৰু সুৰা ব্যৱসায়ো কৰিব বিচাৰিছিলোঁ যদিও হাঁহ কুকুৰা হাঁহ কুকুৰা পালনত পালন পৰা ব্যৱসায়টো বাছি লৈ বৰ্তমান সেই সেই ব্যৱসায় কৰি আছোঁ ব্যৱসায় কৰি যিমান যিমানখিনি সুফল পাইছোঁ বা ঘৰতে থাকি চাকৰি ক্ষেত্ৰত সেইটো প্ৰত্যেকদিনাই ডিউটি চাকৰি হিচাপে কৰি থাকিব লগা হ'লহেঁতেন চাকৰি অবিহনে যে ব্যৱসায় কৰি মানুহে সকলভাৱে থাকিব পাৰে সেইটো প্ৰমান আজি এতিয়ালৈকে মই আমি পাই আছোঁ চাকৰি যে নকৰিলেও ব্যৱসায় কৰিও মানুহে এখন ঘৰ চলাব পাৰে বা এখন ঘৰ ভালদৰে চলি থাকিব পাৰে সেইটো কথা ব্যৱসায় কৰি গম পোৱা গৈছোঁ চাকৰি চাকৰি কৰি বিচাৰি থকাতকৈ হাবাথুৰি খাই থকাতকৈ মানুহে সৰু সুৰা ব্যৱসায় কৰি তাৰ তাৰ পাছে পাছে ডাঙৰ ডাঙৰ ব্যৱসায় কৰিবলৈও চেষ্টা কৰিব লাগে চাকৰিৰ পাছত দৌৰি থাকিলে ভাগ্যত থাকিলে চাকৰি বা পঢ়া শুনা হ'বও লাগিব কিন্তু ব্যৱসায় ক্ষেত্ৰত কিছুমান বুদ্ধি আৰু একাগ্ৰতা থাকিলে এটা ব্যৱসায় চলাই যাব পাৰে কিন্তু সেই ক্ষেত্ৰত চাকৰিৰ কোনো চাকৰি কোনো আজিৰ যুগত পোৱাটো কঠিন হৈ পৰিছে বহুতেই সেই ক্ষেত্ৰত সেইকাৰণে ব্যৱসায়কে বাচি লৈছে ব্যৱসায়ী হ'ল নিজৰ ইচ্ছামতে ইচ্ছামতে কৰি যোৱা কিছুমান কৰ্ম এই ক্ষেত্ৰত চাকৰিও হৈছে চাকৰিও হৈছে আনৰ আণ্ডাৰত আনৰ অনুগ্ৰহত কিছুমান কৰণীয় কাম যি কাম এটা চৰকাৰে কিছুমান মাহেকত কিছুমান মাহেকে কিছুমান পইচা দিয়ে এই ক্ষেত্ৰত ব্যৱসায়ৰ ক্ষেত্ৰত আকৌ ডেইলী ৰেগুলাৰ ব্যৱসায় ক্ষেত্ৰত মাহেকৰ চিষ্টেমটোৱে হৈছে ব্যৱসায় ক্ষেত্ৰত কোনো মাহ বা মাহে মাহে ৰখি থাকিব নালাগে কোনো কিবা টকা পইচা পাবৰ কাৰণে ব্যৱসায় হ'ল এটা ডেইলী ইনকম বুলি ক'ব পাৰি কিছুমান ব্যৱসায় অৱশ্যে কিছুমান ব্যৱসায়হে ডেইলী ইনকাম যেনে ধৰা দোকান দোকান তেনেকুৱাবোৰ ডেইলী ডেইলী চিষ্টেম আৰু চাকৰিৰ ক্ষেত্ৰত এটা চৰকাৰী চাকৰি হ'ল মাহিলি পোৱা কিছুমান দৰমহা পইচা এই ক্ষেত্ৰত চাকৰি আৰু ব্যৱসায়ৰ বহুত পাৰ্থক্য আছে চাকৰি হ'লে এটা চৰকাৰী চাকৰি বা প্ৰাইভেটেই চাকৰি হ'লেও চাকৰিৰ ভাগ বেলেগ বেলেগ ব্যৱসায়ী হ'ল নিজৰ নিজৰ দ্বাৰা কিছুমান কৰ্ম কৰি চলোৱা আৰু ব্যৱসায় হ'ল নিজৰ কৰ্মৰ জৰিয়তে কৰা কিছুমান কাম যি কামত যি কাম কৰি নিজে নিজৰ লগতে ঘৰখনো চলাবলৈ চলি চলি যোৱা সুফল হয়